কি কৰিছে অঁ বিহু বিহু বজাৰ কৰিবলৈ যাব লাগিছিলে বিহু বজাৰ কৰিবলৈ যাব লাগিছিলে আজি কি কি কিনিব আপুনি মই চুৱেটাৰ এটা ল'ব লাগিব তাৰপিছতে চেণ্ডেল এযোৰ ল'ব লাগিব তাৰপৰা ল'ৰাৰ জেকেট এটা কিনি দিব লাগিব জোতা এযোৰ আৰু স্কুল বেগ নাই কৈছে স্কুল বেগ অঁ অঁ

এই নাজিৰালৈকে যাম আৰু কিমান সময়ত আহিব অঁ অঁ মই তেনেহ'লে ওলাই থাকিম

বজাৰ এইবোৰ চিৰা মুড়ি গুড় অঁ আৰু কি বুলি কয় অঁ এইটো আপুনি আৰু কি কি ল'ব

পিঠা অঁ তিল পিঠা বনাব লাগিব তিল আনিব লাগিব তাৰপৰা নাৰিকল আনিব লাগিব লচকৰা বনাবলৈ

অঁ সেইবোৰ আনিব লাগিব মাহঁতলৈয়ো মানুহজনলৈ আনিব লাগিব আৰু এতিয়া বিহু পাতিছে নহয় আমাৰ বিহু ওচৰত বিহু চাবলৈয়ো আলহী আহিব নহয় এইবোৰ কিবাকিবি বজাৰ কৰিব লাগিব বেলেগ এইবোৰ বিহুত এইবোৰ কি বুলি কয় অসমীয়া গহনা চেট আনিব লাগিব তাৰপিছত অঁ অঁ হেল্ল' অঁ শুনি আছোঁ কৈ যাওক মাঘৰ এক তাৰিখে আছে

বিহু ফাংচন পাতিব নহয় কাপোৰ এযোৰ লৈ এতিয়া আগতীয়াকৈ চিলালেহে হ'ব নহ'লে বিহুকেইদিনা আকৌ বিহুৰ দিনাখন পিন্ধিবলৈ নহ'বই কেনেকুৱা ডিজাইনৰ চিলাব অঁ অঁ

আৰু বিহুনো এতিয়ানো মাছ মাংস আনিব লাগিব অলপ নহ'লে আকৌ বিহু দিনত ভাল নালাগিব নহয় চব্জি আনিব লাগিব আলু আনিব লাগিব কাঠ আলু বিহু দিনাখন খায় নহয় কাঠ আলু মাটি দাল আনিব লাগিব এই ৰচুন পিঁয়াজ কিবাকিবি কেঁচা চব্জি

লোকেল মাছ পাওঁ যদি আনিব লাগিব মাংস ল'ব নেকি গাহৰি নে ব্ৰইলাৰ

আৰু কি কি আনিব

মই ঘৰলৈ যাব লাগিব বিহু চাই মেলি লাহে ধীৰে গ'লেহে হ'ব অঁ বিহুকেইদিনতনো ক'ত আৰু ফুৰিবলৈ নহ'বই দেখোন

ঘৰতো এতিয়া অঁ আৰু এইবিলাক ষ্টাইল কৰা বস্তু নানে নেকি

অঁ অঁ

ময়ো সেইবিলাকে আনিব লাগিব সৰু সুৰাকৈ ঠণ্ডাদিন এতিয়া নাই ঠাণ্ডাদিনত লোৱা বস্তু জেকেট নাই বিচৰা নেকি এইবাৰ

আমাৰ বিহুত পেণ্ট স্পটিং এতিয়া লৈ দিয়া হ'ল এতিয়া আকৌ বিহুলৈ নানো জেকেট এটা লাগে কৈছে জোতা এযোৰ ল'ৰাৰ বিহু বুলিনো কিবা এটা লাগিবই আকৌ এতিয়া প্ৰগ্ৰেম পাতিছে যে ঠাণ্ডাত তাতে পিন্ধি যাবলৈ অঁ

অঁ

সোনকালে ওলাই আহিব তেনেহ'লে বিহু বজাৰ কৰিবলৈ যাবলৈ কামবিলাক কৰি হৈছেগৈ নেকি ঘৰত অঁ এই আছে অলপ বাকী বিহু বুলি অঁ এইডোখৰ কিহত যাব এতিয়া মই অঁ এইডোখৰ বেটেৰী মাতি বেটেৰীত গৈ গোটেইটো ইডোখৰ মেজিকত গৈ নামি দিমগৈ আৰু বজাৰ চজাৰ কৰি আৰু ঘূৰি আহিম জলপান এইবোৰ ঘৰতে বনাম আৰু সান্দহ কেইটামান চিৰা মুড়ি এইবিলাক কিনি আনিম কোমল চাউল কিনি আনিম পিঠা বনাম আৰু ঘৰতে বৰা চাউল আছে নাৰিকলৰ লাড়ু নাৰিকল কিনি আনিম ঘৰতে বনাম তিল পিঠা কেইটামান বনাম আৰু বৰা চাউল খুন্দিমেই আৰু তেল পিঠা বাকী আৰু এইবোৰ বাকীবিলাক কিনি আনিব লাগিব আপুনি কি কি বনাব

অঁ অঁ সোনকালে ওলাই মেলি যাম আৰু কাম বনবোৰ শেষ হৈ লওক ভাত খোৱাই নাই মই ভাতো খাই লওঁ অঁ সন্ধিয়া হোৱাৰ আগে আগে গুচি আহিম আৰু ঘৰত কোনো ঘৰতো এতিয়া ঘৰত কোনো নাই নহয় আকৌ বজাৰ কৰিবলৈ যাম আকৌ এইখন তলা মাৰি মেলি থৈ গ'লেহে হ'ব আকৌ মানহজনো কামলৈ গ'লগৈ কামবিলাকো কৰি আজৰি কৰি থৈ গ'লেহে হ'ব সোনকালে

অঁ অঁ মেজিকত যামগৈ অঁ বিহু বুলিনো আৰুকিমান বজাৰ কৰিব আৰু সৰু সুৰাকৈ অলপ কৰি মেলি আনিব লাগিব আৰু অঁ অঁ অঁ অঁ ইজনীয়ে অকমান সিজনীয়ে বস্তু ধৰিবলৈকে অকণ সুবিধা হ'ব আৰু বজাৰৰ অঁ হ'ব তেনেহ'লে সোনকালে ওলাই মেলি আহিব আৰু অঁ হ'ব